মাছ ধৰা জীৱিকাটো উন্নত হিচাপত কৰি তুলিবলৈ হ'লে চৰকাৰপৰা আমি প্ৰথম টকা পইচাই ক'ব পাৰি কিয়নো এতিয়া আমাৰ চৰকাৰে ধৰি লওক মাছ ধৰাটো উন্নত কৰি তুলিব হ'লেও ধৰক আমাৰ কাৰোবাৰ ধৰক বাঁহ বেত নাথাকে কোনোবাই মাছ ধৰা সঁজুলি বনাবলৈ হ'লে বাঁহ বেত নথকাসকলে বাঁহ বেতৰ অসুবিধা হয় সেই তেওঁলোকক ধৰক চৰকাৰে পইচা দিলেহে বাঁহ বেত কিনি তেওঁলোকে ধৰক মাছ ধৰিব মাছ ধৰা মাছ ধৰা সঁজুলি বনাই মাছ ধৰি উন্নত কৰি তুলিব পাৰে তাৰ পিছতে ধৰক চৰকাৰে অন্য এটা পক্ষে জাল ধৰাৰ জাল ধৰক জালো দিব পাৰে পঁচা পঁচা দিব পাৰে মাছ ধৰা সঁজুলি হিচাপে তাৰ পিছত মাছ ধৰা জীৱিকা উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰে মোৰ ফালৰপৰা ক'বলৈ গ'লে বিশেষভাৱে লোন দিলে সহজ কৰি তুলিব পাৰি কাৰণ টকা আজিকালি যিকোনো ক্ষেত্ৰতেই টকা পইচাই প্ৰয়োজন হয় এতিয়া ধৰক চৰকাৰে যদি এখন জাল দিয়ে জালখন দিলেেতো অকল নহ'ব এই ধৰক লগত যদি অলপ লোন টকা লোনটো দিব পাৰে বা অনুদান হিচাপে কিছুমান টকা পইচা যদি দিব পাৰে তেতিয়া জালখনত ধৰি লওক বাঁহ বাঁহ বেতৰো প্ৰয়োজন হয় তেতিয়াহে জালখন বনাই ধৰি লওক মাছ ধৰিবলৈ সুবিধা হ'ব অকল জালখন দিলেই বা ধৰি লওক এই পঁচা বা পটিং যি মাছ ধৰা যি কেইবিধ বস্তু হৈছো পটিং আৰু পঁচা সেইকেইটতো ধৰক আপোনাৰ বাঁহ প্ৰয়োজন হ'বই তেনেকৈ কিছু ঘৰত হয়তো বাঁহো নাথাকিব পাৰে সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে চৰকাৰে মাছ ধৰা জীৱিকাটো উন্নত হিচাপত কৰি তুলিবলৈ হ'লে চৰকাৰে কিছু পৰিমাণে লোণ বা কম পৰিমাণে যিকোনো অকণমান অনুদান দিলেই মাছ ধৰা জীৱিকা হিচাপে উন্নত কৰি তুলিব পৰা যায়